অসমীয়া হ'ল আমাৰ অসমত ব্যৱহাৰ হোৱা এটা ৰাজ্যিক ভাষা আৰু এই ভাষাৰ যোগেদি আমি অসমৰ সাংস্কৃতিক প্ৰচাৰ ক্ষেত্ৰত গুৰুত্ব ভূমিকা গ্ৰহণ কৰিব লাগিব এতিয়া আমি যেনে আমি আমাৰ অসমৰ অনুষ্ঠান অনুষ্ঠানসমূহ যেনে বিহু বিহু বুলি ক'লে সাধাৰণতে আমাৰ তিনিটা ব'হাগ বিহু মাঘ বিহু আৰু কাতি বিহু ব'হাগ বিহু বুলি ক'লে সাধাৰণতে আমাৰ হুঁচৰি হুঁচৰি হ'ল আমাৰ হুঁচৰি সাধাৰণতে আমাৰ আৰু গাঁৱৰ ডেকা গাভৰুৱে মিলি ঢোল পেঁপা লৈ নামঘৰত চাকি জ্বলাই পদ জুৰি আৰু প্ৰথম দিনা বয়সস্থক কি বয়সস্থৰ গৃহত বিহু হুঁচৰি মাৰি আমাৰ তাৰপিছত লাহে লাহে গোটেই গাঁৱত হুঁচৰি মাৰা সেইটো হ'ল আমাৰ হুঁচৰি এতিয়া সেই হুঁচৰি গৈ মঞ্চ পালেগৈ মঞ্চ পোৱাৰ লগে লগে কিছুমান বিপৰীত প্ৰভাৱো দেখা যায় সেই প্ৰভাৱৰ পৰা আমাৰ যুৱ প্ৰজন্মক আঁতৰাবৰ কাৰণে কিছুমান আমি আমি গুৰুত্ব ভূমিকা গ্ৰহণ কৰিব লাগিব

আমি বুজাব লাগিব সিহঁতক প্ৰকৃত বিহুনো কি বিহু প্ৰকৃত হুঁচৰিনো কি সেই বিষয়ে আমি অলপ জনাব লাগিব সিহঁতক আৰু সেই ঠিক সেনেকে এইটো প্ৰভাৱে আমাৰ এতিয়া বৰ্তমান যাতে আমাৰ বিচ বিশ্ব দৰবাৰত আমাৰ বিহুটো জিলিকাব পাৰে সেই বিষয়তো আমি কিছুমান গুৰুত্ব ভূমিকা ল'ব লাগিব ঠিক সেইদৰে আমি আৰু ঠিক আমাৰ বহুত ধৰণৰ আছে আমাৰ অসমৰ সাংস্কৃতিক আৰু সাংস্কৃতিক বিষয়ে ভাওনা ভাওনা ভাওনা হ'ল আমাৰ আমাৰ প্ৰথম অসমত ব্যৱহাৰ হোৱা নৃত্য কলাৰ ভাওনা ভাওনা বুলি ক'লে আমি সাধাৰণতে বহুত ধৰণৰ শিকিব পাৰোঁ অংকীয়া ভাওনা এদিনীয়া ভাওনা বহুত ধৰণৰ থাকিব পাৰে কিন্তু ভাওনাৰ এতিয়া আমাৰ প্ৰতি ভাওনাৰ প্ৰতি আমাৰ যুৱ সমাজৰ এটা মানে গুৰুত্বটো কমি আহিছে তাক আমি অলপ ভাল ধৰণে সিহঁতক জনাব লাগিব ভাওনা কি ভাওনা সত্ৰীয়া নৃত্যৰ বিষয়ে আছে সত্ৰীয়া নৃত্যও আমাৰ এটা গুৰুত্বপিত্ত গুৰুত্বপূৰ্ণ নৃত্য অসমৰ যিটো আমাৰ ভাৰতত ভাৰতৰ এটা ভাৰত অসমতো ভাৰততো বহুত ধৰণৰ বহুত ইম্পৰটেন্ট আছে অসমত আমাৰ অসমত আমাৰ বহুত ধৰণৰ বহুত ধৰণৰ বহুত ধৰণৰ আছে যেনে মা বা বাঁহ বাঁহ বেতৰ শিল্পও বহুত গুৰুত্ব গুৰুত্ব আছে সেই বিষয়েও আমি অলপ জনাব লাগিব